মই সৰুতে গান গাবলৈ বহুত ভয় লাগিছিলে উঠিছিলে তেতিয়া মই কান্দিছিলোঁ কেনেকা লাগিব ভাল হ'ব নাই গানখন তাৰপিছত মই ভালকৈ গাব পাৰিম নাই মই ভালকৈ আগবাঢ়িব পাৰিম নাই বহুত চিন্তা লাগিছিলে ভয় লাগিছিলে কিন্তু লাহে লাহে মই অকণমান পাৰিলোঁ গাবলৈ অকণমান মানে অকণমান ভালকৈ পাৰিছোঁ আৰু তেতিয়া মোৰ ভয় ভাৱটো গুচি গ'ল তাৰপিছত মই মানে চবতকৈ ভাল লগা গান হিন্দী গানহে ভাল পাওঁ আৰু মই শুনিও ভাল পাওঁ গাইও ভাল পাওঁ আৰু আৰু সেই ষ্টেজত মই উঠোতে নে অকণমান অকণমান ভয় লাগিছিলে অকণমান অকণমান চকু পানী ওলাইছিলে মোক বহুত ভয় লাগিছিলে হ'লেও মোৰ বান্ধৱী বন্ধু এনেকৈ আগবঢ়া লৈছিলে তুমি নাকান্দিবা আমি আছোঁ নহয় কিহৰ চিন্তা সেই বুলি কৈছিলে আৰু তাৰপিছত মই একো ভগৱানক প্ৰাৰ্থনা কৰিয়ে উঠি গালো গান আৰু গাই বই গাবলৈও মোক ভাল লাগিছিলে আৰু মই ভয় ভয় গোৱা যদিও মোৰ অকণমান ভালকৈ মানে ভয় এটাও আহিছিলে হ'লেও মই গালোঁ আৰু আৰু খুব মানে ভালেই লাগিছিলে আৰু চবেই মোক মানে যেতিয়া মোৰ গান গাই হ'ল তেতিয়া চবেই কৈছে আৰু তুমি বহুত ধুনীয়াকৈ গান গাইছা বুলি আৰু আৰু আৰু তেতিয়া পা মোৰ ভয়ভাৱ নাইকিয়া হ'ল হ'লেও মই এতিয়াও গান গাবলৈ কোনোবা মাতিলে যাওঁ গাওঁ এতিয়াও মই গান গাই বহুত ভাল পাওঁ আগতেও ভাল পাইছিলোঁ এতিয়াও মই ভ ভাল পাওঁ আৰু এতিয়াও অকণমান অকণমান ভয় লাগে আৰু গান কাৰণে আৰু আৰু যেতিয়া মই আমি পঢ়ি থকা স্কুলতে গান গাবলৈ দিছিলে ছাৰ বাইদেউসকলে প্ৰথম প্ৰথম তেতিয়া মোক বহুত ভয়ভাৱ এটা আহিছিলে তাৰপিছত পিছত গৈ গৈ ভয়ভাৱটো নাইকিয়া হৈ গ'ল আৰু গায়ো ভাল লাগিলে চবেই হাত চাপৰি বজাইছে মনটোও ভাল লাগিছিলে ভয়ভাৱটো মোৰ তেতিয়া পা অকণমান অকণমান নাইকিয়া হ'ল এতিয়াও অকণমান অকণমান কেতিয়াবা ভয় লাগে কি হ'ব কি নাই সেয়ে আৰু সেইকাৰণে মই এতিয়া বৰ্তমান ভয়ভাবটো লাহে লাহে লাহে লাহে আঁতৰাব বিচাৰো সেই গান গাই মানে ভালেই লাগে গান গাই বৈ সেয়াই